হেল্ল' নটৰাজ ৰেষ্টুৰেণ্ট হয়নে মই ডিব্ৰুগড় ইউনিভাৰ্ছিটিৰ ওচৰৰ পৰা কৈছিলোঁ আজি মোৰ মা দেউতাৰ এনিভাৰ্ছেৰি আছিলে সেইকাৰণে সৰুকৈ এটা ট্ৰিট এটা দিম বুলি ভাবিছিলোঁ একদম আমাৰ ফেমেলী মেম্বাৰ কিজন হে থাকিব বাৰু দুখন টেবুল বুক হ'ব বুক কৰিব পাৰিম নে দুখন টেবুল হ'বনে ঠিক আছে আমি ৰাতি এইট থাৰ্টি মানত পোৱাকৈ যাম সেই সময়ত পাৰ্কিং পামনে অ'কে এণ্ড কিমান সময়ত বন্ধ কৰে বাৰু অঁ টেন থাৰ্টিৰ পৰা ইলেভেনেৰ ভিতৰত ত' আমি টেন থাৰ্টিৰ পৰা ইলেভেনলৈকে মানে ইলেভেনৰ ভিতৰত আমাৰো শেষ হৈ যাব আমি এইট থাৰ্টি মানত পোৱাকৈ যাম ঠিক আছে তেন্তে অঁ টেবুল বুক কৰিব পাৰিম ন অঁ ঠিক আছে হ'ব থেংক ইউ